অঁ হেল্ল' মেম মই কাম এটাত ফোন কৰিছোঁ আপোনালৈ আমি মানে এটা আপোনাৰ য়োগাৰ ওপৰত আপোনাৰ এটা আমি ৱেলনেছ হেৰি এটা পাতিব বিচাৰিছোঁ বয়োজ্যেষ্ঠ মহিলা এখিনিক লৈ পিনে মহিলা পুৰুষক লৈ অঁ ত' আপোনাৰ পৰা আমি এটা এপইণ্টমেণ্ট ল'ব বিচাৰিছোঁ ত' আপোনোকে আমাক বিছ ডিচেম্বৰ দিনাখন আপোনাৰ দছটাৰ পৰা ষ্টাৰ্ট হ'ব আমি দছটাৰ পৰা বাৰটা বুলি টাইমটো লৈছোঁ ত' আপুনি আমাক টাইম দিব পাৰিব নাই সেইটো টাইমত হয় হয় আমাৰ হেৰি মৰাণৰে আপোনাৰ আমাৰ ৰাণীপথ বুলি জেগা এটুকুৰা আছে সেই তাতে আপোনাৰ মানুহে এঘৰতে আমি লৈছোঁ তাতে আমাৰ চেণ্টাৰ হেৰি এটা আছে চেণ্টাৰ এটা আছে তাতে আপোনাক আমি ইনভাইট কৰিব বিচাৰিছোঁ ত' আপুনি আমি ভাবিছোঁ আপুনি এজন ইমান ভাল এজন প্ৰশিক্ষক হয় ত' আপুনি নিশ্চয় পাৰিব আমাক প্ৰশিক্ষণটো দিবলৈ ত' আমি বিচাৰোঁ যে মানুহৰ মানে চাই জানেই আপো আপোনালোকেতো সেইবিলাক কথা সকলো জানেই যে য়ৌগা কিয় কৰিব লাগে অঁ বহুত মানুহবিলাকৰ বয়োজেষ্ঠ্য় মানুহখিনি মানে বহুত বিষৰ প্ৰব্লেমৰ পৰা আদি কৰি আপোনাৰ বহুত বেমাৰ আজাৰ হৈছে সেই বেমাৰ আজাৰবিলাক যাতে আমি ভালে ৰাখিব পাৰোঁ ত' আমি বিচাৰোঁ আপুনি আহি পিনে আমাক সেইখিনি প্ৰশিক্ষণখিনি দিব আমাক কমেও মানে আপোনাৰ বিছ তাৰিখৰ পৰা আমাৰ সাতাইছ তাৰিখলৈ ওৱান উইকৰ এটা কম প্ৰশিক্ষণ দি দিব লাগে

হয় হয় হয় হয় হয় হয় হয় নাই নাই নাই অসুবিধা নহয় আমি বিচাৰোঁ অতি সোনকালে মানে আমাৰ হ'ব লাগে কাৰণ মানুহখিনিয়ে বহুত এক্সাইটেড মই ক'লোঁ তেখেতসকলক যে এজন ভাল প্ৰশিক্ষক এজন আহিব ত' মেম এগৰাকী আহিব মেম এগৰাকীয়ে আহি পিনে প্ৰশিক্ষণ দিবহি বুলি কোৱাৰ লগে লগে তেখেতসকলে পূৰা এক্সাইটেড হৈ গৈছে মানে তাৰপিছত কৈছে যে আহক আমি শিকিবলৈ সাজু বহুত কেইজন ওলাইছে আপোনাৰ আমাৰ অলৰেডি আপোনাৰ ফিফটি প্লাছ হৈছেই তাৰমানে আমি কোৱাৰ লগে লগে তাতকৈ বেছি হোৱাৰ চাঞ্চ আছে তাৰমানে বিছ তাৰিখলৈকে হৈ যাব আৰু বিছ তাৰিখ হ'বলৈও বেছি দিন আৰু পাঁচদিনমান আছেহে ত' আপোনাৰ পাঁচদিনৰ আগতে মই অঁ মই আপোনাৰ অঁ আজি বাৰ আৰু আঠদিন আছে আঠদিনৰ ভিতৰত মানে মই আপোনাক সেইকাৰণে এপইণ্টমেণ্টটো আগতীয়াকৈ ল'লোঁ যাতে আপুনি আমাক সময়টো দিব পাৰে ত' আপুনি আহিব আমি আশা ৰাখিলোঁ

অঁ নিশ্চয় নিশ্চয় থেংক ইউ থেংক ইউ মেম অঁ ৰাখিছোঁ